হয় মোৰ এতিয়া এল পি জিৰ সংযোগ আছে এল পি জিৰ ব্যৱস্থা হোৱাৰ পৰা বহুতো সুবিধা হৈছে কম ঠাইতে সহজতে এতিয়া ৰন্ধা বঢ়া কা কাম কৰিব পৰা হৈছোঁ এতিয়া গৰমৰ দিনতো ৰন্ধা বঢ়া কৰিবলৈ অসুবিধা নহয় ইয়াৰোপৰি বাচন বৰ্তন লেতেৰা নহয় সহজতে বাচন বৰ্তনসমূহ ধুই ল'ব পৰা যায় আগতে খৰিত ৰন্ধা বঢ়া কৰিব লগা হ'লে সময় বেছি লাগিছিল তাৰ উপৰিও বাচন বৰ্তনসমূহ বহুত বেছি লেতেৰা হৈছিল খৰিৰ ধোঁৱাই চকু বেয়া কৰি পেলাইছিল এল পি জিৰ ব্যৱহাৰে সময় ৰেহাই কৰিছে ফলস্বৰূপে আমি ল'ৰা ছোৱালীৰ পঢ়া পঢ়োৱা সম সময় দিব পাৰিছোঁ এল পি জিৰ ব্যৱহাৰৰ ফলত ঘৰ দুৱাৰ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ আছে লেতেৰা কাজল এলান্ধু আদিৰ পৰা হাত সাৰিব পাৰিছোঁ লগতে সহজতে এল পি জি চিলিণ্ডাৰসমূহ পোৱা যায় গতিকে ৰন্ধা বঢ়া কৰিবলৈ অসুবিধা নহয় ইয়াৰোপৰি আমি গছসমূহক ৰক্ষা কৰিব পাৰিছোঁ খৰিৰ নামত বহুতো গছ কাটিবলগীয়া হৈছিল প্ৰকৃতিৰ এক অমূল্য সম্পদ গছ এই গছসমূহৰ পৰা আমি অক্সিজেন পাওঁ গতিকে প্ৰাকৃতিক সম্পদ ৰক্ষা পৰিছে ইয়াৰ উপৰিও খৰিসমূহ জ্বলালে ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইড গেছৰ সৃষ্টি হয় গতিকে এল পি জিয়ে সকলো ফালৰ পৰা আমাক সহায় কৰিছে আগতে খৰিৰ ব্যৱহাৰ কৰাৰ সময়ত খৰিৰ বাবে বহুতো সমস্যা হৈছিল কেতিয়াবা বহুদিন ধৰি একেৰাহে বৰষুণ দিলে খৰি নুশুকায় যাৰ বাবে জুই ধৰিবলৈয়ো অসুবিধা হয় কেঁচা খৰি জ্বলালে ধোঁৱাৰ সৃষ্টি হয় এই ধোঁৱাই গোটেই ঘৰখন বিয়পাই পেলায় ধোঁৱাৰ পৰা নানান ধৰণৰ ৰোগৰ সৃষ্টি হয় গতিকে এল পি জিয়ে মাত্ৰ সময় বচোৱাই নহয় বহুতো ৰোগৰ পৰাও আমাক বিশেষকৈ ৰান্ধনিসকলক ৰক্ষা কৰিছে